কোনে কৈছিলে বাৰু আপুনি অঁ ক'ৰ পৰা আহিছে অঁ অঁ হয় নেকি ভালেই কথা দিয়ক অঁ অঁ শিৱসাগৰ শিৱসাগৰৰ বিষয়ে ক'বলৈ গ'লে শিৱসাগৰততো আহোম বা আগৰ দিনৰ বহুতো কীৰ্তিচিহ্ন আছে ধৰা এইফালে জয়সাগৰৰ জয় তলাতল ঘৰ চাব পাৰিব আপুনি শিৱসাগৰৰ শিৱদৌল দৌল আছে বিষ্ণুদৌল দেৱীদৌল তাৰপিছত চাবলগীয়া আছে আপোনাৰ এইটো জয়সাগৰ পুখুৰী আছে তাৰপিছত তলাতল ঘৰ এতিয়া ৰংঘৰ আহোম ৰজা দিনৰ ৰংঘৰ এইটো তলাতল ঘৰটো চাব পাৰে তলাতল ঘৰৰ জয়সাগৰত আছে এইটো এতিয়া মানে মানুহৰ ভিৰ লাগিছে এতিয়া চাবলৈ মানুহবিলাকৰ বাহিৰৰ পৰা আহিছে ভালে কথা আপুনিও বাহিৰৰ পৰা আহিছে নহয় জানো চাবহি অঁ অঁ অঁ তাকে তলাতল ঘৰলৈ চাবহি পাব যিহেতু জয়সাগৰ পুখুৰী আছে তাৰপিছত জয় হেৰিয়াৰ তলাতল ঘৰৰ স্বৰ্গদেউ ৰুদ্ৰসিংহই তৈ নিৰ্মাণ কৰিছিলে এতিয়া তলাতল ঘৰৰ পৰা আমাৰ এই গড়গাঁও কাৰেংঘৰলৈ আহিব পৰা এটা ৰাস্তাও আছিলে মাটিৰ তলেৰে জানেনে শুনিছা ছাগে কথাটো অঁ অঁ শুনিছোঁ দেখা নাই কিন্তু মানে কি হয় আৰু এই তলাতল ঘৰৰ পৰা গড়গাঁৱলৈ আহিলে ধৰা মাটিৰ তলেৰে কিছুমান মানুহ আহে ধৰা আগত আৰু এটা বাট আছিলে যিটো বাট মানে মানুহ আহে কিন্তু তলাতল ঘৰৰ পৰা আহি গড় এইয়া গড়গাঁও কাৰেংঘৰ নোলাইহি গম পাইনে অঁ গড়গাঁও নোলায়হি কিন্তু মাজতে মানে কি হৈ যায় কোনেও গম নাপায় আৰু কিন্তু সেই মাজত মানে যেতিয়া গড় তলাতল ঘৰৰ পৰা ধৰা গড়গাঁৱত মানুহ নোলায় মাজত কি হৈ যায়তো কোনেও গম নাপায় সেইকাৰণে মানে সেই ৰাস্তাটো সেই মাটিৰ তলেৰে অহা বাটটো বন্ধ কৰি দিয়া হ'ল চাবহি বহুত চাবলগীয়া বহুত বস্তু আছে ভাল পাব শিৱসাগৰ অঁ অঁ ঠিক আছে নহ্ আহিব তেনেহ'লে লগ পাম ঠিক আছে ঠিক আছে